অসমত প্ৰধান আৰ্ট গেলাৰীবোৰ আপোনাৰ ক'বলৈ গ'লে আচাম ষ্টেট মিউজিয়াম আছে আপোনাৰ চাইঞ্চ মিউজিয়াম আছে কলাক্ষেত্ৰবোৰ আছে তেনেকৈ আপোনাৰ সেইবিলাকত যাবলৈ ভাল পৰ্যটকৰ কাৰণেও ভাল অসমৰ যোনটো ষ্টেট লাইব্ৰেৰী আছে সেই ষ্টেট লাইব্ৰেৰীটোত মানুহবোৰ মানুহবোৰে যাই বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পাৰে তেনেকৈ আপোনাৰ চাইঞ্চ মিউজিয়ামত অসমৰ প্ৰথম আৰু একমাত্ৰ চাইঞ্চ মিউজিয়াম গুৱাহাটীত অৱস্থিত সেই চাইঞ্চ মিউজিয়ামত মানুহবিলাক যায় বিভিন্ন ধৰণৰ চাইঞ্চৰ বস্তুবিলাক ডিছক'ভাৰ কৰিব পাৰে চাব পাৰে তেনেকৈ আপোনাৰ তেনেকৈ আপোনাৰ চাবলৈ গ'লে আৰু আপোনাৰ কলাক্ষেত্ৰ কলাক্ষেত্ৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক বস্তুবোৰ আছে সাংস্কৃতিক সংগ্ৰাহালয় আছে তাতে বিভিন্ন ধৰণৰ মুখা শিল্পবোৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পুৰণা পুৰণি বস্তুবিলাক তাতে থোৱা আছে সেইবিলাক বস্তু আপোনাৰ পৰ্যটকবিলাকে আহি চাই ভাল পায় সেইবিলাকৰ দ্বাৰা অসমৰ আৰ্থিক স্থিতিও ভাল হয় তেনেদৰে আপোনাৰ অসমৰ সেইবিলাক প্ৰধান আৰ্ট গেলাৰী সংগ্ৰাহালয়বিলাকে সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে অসমৰ